চহৰ চহৰ আৰু গাঁৱৰ অঞ্চলে সন্মুখীন হোৱা বেমাৰ বাঢ়ি অহাৰ সংখ্যাৰ বিষয়ে এনেদৰে মতামত মতামত ল'ব লাগে যে গাঁৱৰ পৰিৱেশখন চাফা হ'ব লাগে চাফ চিকুণকৈ ৰাখিব লাগে লেতেৰাবোৰৰপৰা অলপ আঁতৰি থাকিব লাগে আৰু নদীৰ লেতেৰাবোৰ পেলাই দিব নালাগে যিকোনো বস্তু লেতেৰাবোৰ জ্বলাই দিব লাগে বা পুতি দিব লাগে সেই পৰিৱেশখন চাফা কৰি ৰাখিব লাগে আৰু এই এনেকৈ লেতেৰাবোৰ য'তে ত'তে পেলাই দিয়ে আজিকালি মানুহে সেইটো কাৰণে বেমাৰটো বেমাৰৰ সংখ্যাও বেছি বাঢ়ি আহে ধৰক লেতেৰাবোৰ ওচৰে পাঁজৰে বেছিকৈ থাকিলে মহ আহে মহবোৰো খুব হয় লেতেৰাবোৰৰপৰা এনেকৈ মহে কামুৰিলেও মানুহৰ বেমাৰ হয় আৰু নদীৰ নদীৰ ওচৰে পাঁজৰে নদীত থকা বোৰৰ নদীত যিকোনো বস্তু গেলা পচাবোৰ নদীতে পেলাই দিয়ে আৰু যিকোনো বস্তু গৰু ছাগলী গাহৰি মৰা যিকোনো বস্তু হ'লেও নদীখনতে পেলাই দিয়ে সেইবিলাক উটি আহি মানুহৰ সেইবিলাক বেয়া বস্তুবোৰ উটি আহি গোন্ধবোৰ চাৰিওফালে বিয়পি পৰে সেইটো কাৰণেই মানুহৰ বেমাৰ হয় সেইবোৰ বিজাণুবোৰৰপৰা এইবোৰ ভাইৰাছৰপৰাই মানুহৰ বেমাৰ হয় আৰু চহৰৰ চহৰত ক'বলৈ গ'লে চহৰৰ মানুহখিনি এই তেনেকৈ নলা নৰ্দমা ৰাস্তা ঘাটেই তেনেকৈয়ে পেলাই দিয়ে লেতেৰা পেতেৰা পানীবোৰ নলাবোৰতেই পেলাই দিয়ে গোটেই কাগজ আদিৰ গেলা পচা গোটেই নলাত নলাত পেলাই দিয়ে সেইটো কাৰণেও চহৰৰ চহৰত বেমাৰ হোৱা সংখ্যা বেছি তেওঁলোকে চহৰত যেন য'ত পেলাবলৈ ঠাই নহয় কাৰণে য'তে ত'তে পেলাই দিয়ে মানুহখিনিয়ে এই লেতেৰাবোৰ চবতে পেলাই দিয়ে যিকোনো লেতেৰা বস্তুবোৰ হ'ল ওচৰতে পেলাই দিয়ে কিন্তু নজ্বলাই নলাত নলাত পেলাই দিব লেতেৰা বস্তুবোৰ সেইটো কাৰণে চহৰৰ বেমাৰ চহৰতো বেমাৰৰ সংখ্যা বাঢ়ি যায় সেই ঠিক তেনেদৰে গাঁৱৰ গাঁৱতো তেনেকৈয়ে হয় গাঁৱৰ লেতেৰা বস্তুবোৰ গেলা পচা বস্তুবোৰ ওচৰতে পেলাই দিয়ে বা নদীত উটি আহে নদীত পেলাই দিয়ে মানুহবোৰ এইবোৰৰপৰাও মানুহৰ বেমাৰ হয় তথাপিতো মানুহে সেইবিলাক জ্ঞান নাপায় যে এইবোৰ লেতেৰা বস্তুবোৰ য'তে ত'তে পেলাব নালাগে এইবোৰৰপৰাই মানুহৰ বেমাৰৰ সংখ্যা বেছি তথাপিও মানুহে সেইটো জ্ঞাত নহয় যে এইবোৰ এনেকৈ পেলাব নাপায় এনেকৈ য'তে ত'তে পেলাব নাপায় বুলি কয় এতিয়া ধৰক গাঁৱে গাঁৱে গাঁৱে গাঁৱে এতিয়া চবতে হস্পিটেল হ'ব লাগে হস্পিটেল ডক্তৰ সকলোখিনিৰ ওচৰতে হয় থাকিব লাগে যে বেমাৰ হ'লে সেই হস্পিটেলত গৈ পেলাই পৰামৰ্শ ল'ব লাগে বা পটককৈ গৈ ওচৰতে থাকিলে হস্পিটেল বা ডক্তৰ থাকিলে ওচৰতে বেমাৰবোৰ দেখুৱাব পাৰি সেইটো কাৰণে গাঁও অঞ্চলত ওচৰত মানে সুবিধাখিনি দিব লাগে আৰু এতিয়া চহৰতো ঠিক তেনেদৰেই কৰিব লাগে বেমাৰ আজাৰ হ'লে মানে তেওঁ ব্যৱস্থা ল'ব পৰাখিনিক হ'ব লাগে হস্পিটেল ধৰক ডাঙৰ ডাঙৰ সেইবিলাক থাকিলে মানে বেমাৰৰ সন্মুখীন হ'বলগীয়া হয় আৰু সেই তেনেদৰেই মানুহৰ সেই লেতেৰা পেতেৰা মানুহৰ জাবৰ জোঁথৰ গেলা পচা পেলাই দিয়াৰ কাৰণে মানুহৰ বেমাৰৰ সংখ্যা বাঢ়ে সেই লেতেৰাবোৰৰপৰা মহ যিকোনো মহ সেই মহবোৰে কামুৰিলে মানুহৰ বেমাৰ হয় সেই নলা নৰ্দমাত নলা নৰ্দমা টাউনৰ চহৰত নলাবোৰৰপৰাও লেতেৰা হৈ তাৰপৰাও খুব মহ আহে সেই মহবিলাক কামুৰিলেই মানুহৰ বেমাৰ বেমাৰ হয় বেমাৰৰ সংখ্যা বাঢ়ি আহে গতিকে সকলো মানুহখিনিয়ে গাওঁ গাঁৱত থকা মানুহখিনিয়ে বা চহৰত থকা মানুহখিনিয়ে ঠাইখিনি নিজে পৰিপাটিকৈ ৰাখিব লাগে চাফ চিকুণকৈ ৰাখিব লাগে আৰু চহৰত থকাখিনিও জানিব লাগে যে সেইটো নিজৰ কাৰণেই অপকাৰ হয় লেতেৰা জাবৰ জোঁথৰবোৰ ওচৰতে পেলালে মানে সেইবিলাক নিজে জানিব লাগে গতিকে এই সকলো সকলোখিনি মানুহেই বুজি পাব লাগে যে এনেকুৱাৰপৰা মানুহৰ লেতেৰা লেতেৰা এইবোৰ গেলা পচা লেতেৰাৰপৰাই এই মানুহৰ বেমাৰ সংখ্যা বাঢ়ি আহে সেইটো কাৰণে মানুহখিনিয়ে বুজি পাব লাগে যে লেতেৰাবোৰ য'তে ত'তে পেলাব নালাগে পুতি দিব লাগে জ্বলাই দিব লাগে গেলা পচাবোৰ নদীত উটুৱাই দিব নালাগে সেই তেনেদৰেই মানুহখিনিয়ে পৰামৰ্শ ল'ব পৰামৰ্শ ল'ব লাগে ভাল ভাল জ্ঞান ভাল ভাল কৰ্ম ভাল ভাল কাম মানে সেইবিলাক কৰিব লাগে আৰু